মই মানে কাপোৰ কিনাত পিন্ধাত বহুত চৌখিন মানুহ মই কাপোৰ কিনি পিন্ধি ভাল পাওঁ নিজৰ পইচা থাকিলে পইচা চাই পেলাই কাপোৰ কিনো আৰু মানে বহুত বেছি দামীও নেকি বেছি কম দামীও নিকিনো মধ্যমীয়াত চলি থাকোঁ আৰু মানে বিভিন্ন শ্বপিং মললে যাওঁ কাপোৰ কিনোগে কাপোৰ কিনি চইজ কৰি নিজেই নিজৰ স্কিনৰ কালাৰৰ লগগত মিলাই পেলাই কাপোৰ কিনো তাৰপিছত মই মানে নীলা চুল নীলা ৰংটো বহুত ভাল পাওঁ নীলা ৰংটোৰ কাপোৰ কিনি বহুত কিনো আছে আৰু ক'লা ৰংটো ভাল পাওঁ বহুত ক'লা ৰঙৰ কাপোৰ পিন্ধোঁ তাৰপিছত মানে ভাল লাগে তেনেকুৱা কাপোৰ পিন্ধি কেতিয়াবা মাহঁতক লৈ যাওঁ বাহঁতক লৈ যাওঁ কাপোৰ চইজ কৰি দিবলে সিহঁতৰ চইজটো ভাল মানে ভাল চইজ কৰে তাৰপিছত তেনেহ'লে চইজ কৰি দিয়ে তেনেকুৱা কাপোৰ পিন্ধোঁ পিছত কেতিয়াবা লগৰকিটাকো লৈ যাওঁ লগৰকিটাই কাপোৰ চইজ কৰি দিয়ে তেনেকে লগৰকিটাৰ লগতো যাওঁ চইজ কৰো কাপোৰ কিনি আনি পিন্ধো তাৰপিছত এই বিভিন্ন অনুষ্ঠানৰ কথা ক'বলৈ গ'লে মানে আমি এই নামঘৰলে যাওঁ নামঘৰত চুৰিয়া চোলা চেলেং কাপোৰ গামোচা এইবোৰ পিন্ধি পৰিধান কৰি যাব লাগে নামঘৰ তেনেকে উৎসৱ পাৰ্বনতো তেনেকে যাব লাগে তাৰপিছত এতিয়া ক'বলৈ গ'লে বোলে ক্ৰিকে খেল খেললে যাবলে হ'লে বোলে ফুটবল খেল এখনলে হাফ পেণ্ট পিন্ধি যাব লাগে হাফ পেণ্ট টি চাৰ্ট বুট জোতা সেইবোৰ পিন্ধি যাওঁ তাৰপিছত ক্ৰিকেট খেললে লং পেণ্ট জোতা এযোৰ তাৰপিছত টি চাৰ্ট এনেকে পিন্ধি যাওঁ আৰু মানে মই হেৰি কি বুলি কয় এতিয়া ঠাণ্ডাদিন আহি আছে ঠাণ্ডাদিনত জেকেট পিন্ধিম জেকেট ক'লা ৰঙৰ জেকেট তাৰপিছত জোতা লং পেণ্ট এইবোৰ কিনিম কিনি পেলাই পিন্ধিম এইবোৰ ভাল লাগে তাৰপিছত আও ঠাণ্ডা দিনততো হাফপেণ্ট টি চাৰ্ট এনেকে পিন্ধি থাকে তাৰপিছত আৰু মই মানে আকৌ কলেজৰ আমাৰ কলেজৰ ড্ৰেছটো বগা ক'লা আৰু ক'লা জোতা এনেকে পিন্ধো পৰিধান কৰো তাৰপিছত আজিকালিতো অন আজিকালিতো মোবাইলৰ যুগ আজিকালি শ্বপিং মললে যাওঁ নোযোৱাকে আজিকালি চব লৈ আহিব পাৰি আজিকালি মোবাইলৰ মেচ' ফ্লিপকাৰ্ট এইবোৰ এপ যেনেকে এমাজন পে' এমাজন এইবোৰত অৰ্ডাৰ দি দিলে মানে বস্তু পাই যায়হি আজিকালিতো বস্তু চাইজ ডাইৰেক্ট চাল চালো আৰু চাই পেলাই এনেকে চিলেক্ট কৰি পেলাই চাইজ টাইজ চিলেক্ট কৰি কালাৰ চিলেক্ট কৰি অৰ্ডাৰটো দি দিলে ঘৰতে দি থৈ যায়হি আজিকালি সেই বাইক লৈ আকৌ শ্বপিং মললে যোৱা এনেকে সেইবোৰ খৰচা এক্সট্ৰা খৰচা পাতিবোৰ নাইকিয়া হয় তাৰপিছত ইয়াত বিভিন্ন ধৰণৰ অপশ্যন থাকে শ্বপিং শ্বপিং এপবোৰত সেইকাৰণে ভাল আজিকালি মোবাইলৰ যুগ মোবাইলৰ অৰ্ডাৰ দি দিলে ঘৰত দি থৈ যায়হি সেইবোৰ ভাল তাৰপিছত পইচা অনুসৰি মানে খৰচ কৰো আৰু চাই আহোঁ শ্বপিঙত কাপোৰ কানি পিন্ধো তাৰপিছত এই গৰমৰ দিনত সেই ঠাণ্ডা দিনত এতিয়া হেৰি ঊলৰ কাপোৰ কিনিব লাগিব ঊলৰ কাপোৰ পিন্ধিব লাগিব তাৰপিছত জোতা কিনিম তাৰপিছত মানে মই ৰ ক'লা ৰংটো ভাল পাওঁ ক'লা ৰঙৰ চাৰ্ট কিনিম চাৰ্ট কিনি পিন্ধিব লাগিব ক'লা ৰং তাৰপিছত জোতা সেইবোৰ কিনি পেলাই পিন্ধিব লাগিব